বিগত কেইবছৰমান ধৰি কামৰূপ মহানগৰ জিলাত শিক্ষাৰ ক্ষেত্ৰত এক অভূতপূৰ্ব পৰিৱৰ্তন দেখা পোৱা হৈছে আগতে ইয়াতে শিক্ষিতৰ হাৰ ইমান বেছি নাছিল কিন্তু বৰ্তমান সময়ত বহুসংখ্য়ক লোক শিক্ষাৰ প্ৰতি যথেষ্ট আকৰ্ষিত হৈছে নানান ক্ষেত্ৰত উচ্চ শিক্ষা গ্ৰহণ কৰি বহুতে ভাল ভাল চৰকাৰী চাকৰি হওক বা ব্য়ক্তিগত চাকৰি হওক বহুতো মানুহে চাকৰি খণ্ডত নিজকে নিয়োজিত কৰিছে চাকৰি নকৰা কিছুমান মানুহে শিক্ষা গ্ৰহণ কৰাৰ পিছত নানান ব্য়ৱসায়ৰ ক্ষেত্ৰত আগবাঢ়ি গৈছে এনেকৈ লাহে লাহে শিক্ষাৰ ক্ষেত্ৰত মানুহবিলাকৰ যিমানে উন্নতি হৈছে তাৰ লগে লগে আয়ৰ উৎসবিলাকো বাঢ়িছে চাকৰি বা ব্য়ৱসায়ৰ যোগেৰে মানুহবিলাক অৰ্থনৈতিকভাৱেও টনকিয়াল হ'ব ধৰিছে আৰু তাৰ লগে লগে নিজৰ জীৱনশৈলীবিলাকৰ মানদণ্ডও যথেষ্ট উন্নত হৈছে কামৰূপ অঞ্চলত এতিয়া প্ৰায় ঘৰে ঘৰে আপোনাৰ ঘৰে ঘৰে এতিয়া দেখিবলৈ পোৱা যায় সু উচ্চ অট্টালিকাবিলাক আগৰ সৰু জুপুৰি ঘৰ বা খেৰী ঘৰ সেইবিলাক ঘৰ এতিয়া কামৰূপ মহানগৰৰ কোনো অঞ্চলতে দেখিবলৈ পোৱা নাযায় বৰঞ্চ পকী ঘৰৰ মানদণ্ড বহুত উন্নত যিবিলাক আসাম টাইপৰ পকী ঘৰ আছে সেইবিলাকৰ মানদণ্ড বহুত উন্নত আৰু বহুত ঠাইতো বহুত সু উচ্চ অট্টালিকাবিলাক গঢ়ি উঠিছে গতিকে সেইফালৰপৰা অৰ্থনৈতিকভাৱে সামাজিকভাৱে শৈক্ষিকভাৱে কামৰূপ মহানগৰ অঞ্চলৰ উন্নতি যোৱা কেইটামান বছৰত বিশেষভাৱে লেখত লবলগীয়া সামাজিক পৰিৱৰ্তনৰ ক্ষেত্ৰখনো বহুত মন কৰিবলগীয়া কথা আগতে ইয়াতে মূলতঃ শিক্ষাৰ অভাৱত নানা বেয়া কাম যেনে অপৰাধমূলক কাম সেইবিলাক বহুত সংঘটিত হৈছিল কিন্তু চুৰি ডকাইতি বা অন্য়ান্য় সমস্য়াবিলাক বহুত আছিল কিন্তু এতিয়া লাহে লাহে সেইবিলাক নোহোৱা হ'ব ধৰিছে মানুহে ভাল কামত নিজকে নিয়োজিত কৰিব ধৰিছে আৰু তাৰ ফলত সামাজিকভাৱেও কিছুমান উন্নতি দেখিবলৈ পোৱা গৈছে